মোৰ প্ৰিয় অভিনেতাজনৰ নাম হ'ল শ্বাহৰুখ খান আৰু প্ৰিয় অভিনেত্ৰীৰ নাম হ'ল কাজল তেওঁলোকৰ প্ৰিয় অভিনয় কৰা চৰিত্ৰটোৰ নাম হ'ল ৰাহুল এণ্ড অঞ্জলি তেওঁলোকৰ তেওঁলোকৰ অভিনয় কৰা দৃশ্য সমূহত চাই বহুত আনন্দিত অনুভৱ কৰো আৰু তেওঁলোকৰ মোৰ আটাইতকৈ বেছি পচন্দ কৰা চৰিত্ৰ